মই এবাৰ হয় গৈছিলোঁ আপোনাৰ দাৰ্জিলিঙলৈ গৈছিলোঁ তাত মই বেলেগ সংস্কৃতিৰ মানুহ পাইছিলোঁ আমি যিডোখৰ এৰিয়াত আছিলোঁ তাত নেপালী মানুহ আছিলে আৰু বুদ্ধিষ্ট লামাসকল আছিলে তেওঁলোকৰ লগত মই তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ নীতি নিয়ম সকলোবোৰ মই শিকিবলৈ চেষ্টা কৰিছিলোঁ বুদ্ধিষ্ট লামাবোৰ বহুত শান্তিপ্ৰিয় তেওঁলোকে কোনোধৰণে কাকো কেতিয়াও বেয়াকৈ কথা নকয় খং ৰাগ নকৰে তেওঁলোকৰ মাজত বহুত মিলা প্ৰীতি তেওঁলোকে বহুত চিন্তা ভাৱনা কৰি কথাবোৰ কয় তেওঁলোকে ধৰ্মৰ ওপৰত বহুত বিশ্বাস কৰে আৰু নেপালী মানুহবোৰৰো ধৰ্ম সংস্কৃতিবোৰ বহুত সুন্দৰ তেওঁলোকে ইজনে সিজনৰ লগত তেওঁলোকৰ মিলা প্ৰীতিটো দেখি ভাল লাগিলে তেওঁলোকৰ সংস্কৃতিৰ যিবোৰ নিয়ম পৰম্পৰা তেওঁলোকে সুন্দৰভাৱে পালন কৰে তাত হিংসা হিংসি বা কোনো ধৰণৰ বেয়া পোৱা পুই আমি দেখিবলৈ নেপালোঁ তাত আপোনাৰ সামাজিক যিবোৰ ব্যৱস্থা সেই ব্যৱস্থাবোৰ অতিকৈ সুন্দৰ তাত যি ধৰণৰ নিয়ম কানুন আছে সকলোৱে মানি চলিব লাগে তাত মই তেওঁলোকৰ পৰা তেওঁলোকৰ ভাষাটো শিকিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ সংস্কৃতিৰ অলপ অলপ নিয়ম কানুনবোৰ শিকিবলৈ চেষ্টা কৰিছিলোঁ বিশেষভাৱে নোৱাৰিলোঁ হ'লেও অলপ অলপ শিকিবলৈ চেষ্টা কৰিলোঁ তাত মই বহুকেইমাহ থাকিলোঁ থাকি মই দেখিলোঁ যে বুদ্ধিষ্টসকলে তেওঁলোকৰ কোনো মানে ধৰণৰ সাজ পোছাক তেওঁলোকে বৰ বিভিন্ন ৰং বিৰঙৰ সাজ পোছাকে তেওঁলোকে সজ্জিত হৈ নেথাকে তেওঁলোকৰ লামাসকলে গাত এখন কাপোৰ মেৰিয়াই থয় আৰু ভৰিত তেওঁলোকে খালি ভৰিৰেই প্ৰায় থকা দেখিলোঁ তেওঁলোকে বৰ যি ডিজাইনেবল জোতা চেণ্ডেল কিবাকিবি পিন্ধা মই নেদেখিলোঁ আৰু তাত তেওঁলোকে ধৰ্ম প্ৰচাৰটো বিশেষভাৱে গুৰুত্ব দিয়ে তেওঁলোকে বৰ বুদ্ধদেৱক আন্তৰিকতাৰে তেওঁলোকে ভক্তি কৰে তেওঁলোকৰ ধৰ্মত তেওঁলোকৰ ধাৰ্মিক অনুষ্ঠানবিলাকত কোনোধৰণৰ হাই হুলস্থুল তেওঁলোকে হ'বলৈ নিদিয়ে নম্ৰভাৱে শান্তিভাৱে তেওঁলোকে তেওঁলোকৰ ধৰ্ম অনুষ্ঠানবিলাকত তেওঁলোকে প্ৰৱেশ কৰে তেওঁলোকে তাত নিয়ম কানুন কৰে আৰু সময়ে সময়ে তেওঁলোকৰ লামাসকলে প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাগৃহত এটা বেজী পৰিলেও শব্দ হোৱাকৈ তেওঁলোকে নিস্তব্ধ হৈ থাকে ইমান সুন্দৰ পৰিৱেশ দেখি মই আপ্লুত হ'লোঁ তাত তেওঁলোকৰ ডাঙৰ ডঙৰ বুদ্ধিষ্ট মন্দিৰবোৰ আছে বুদ্ধিষ্ট মন্দিৰবোৰ প্ৰায়বোৰ সোণৰেই প্ৰতিমূৰ্তিবোৰ বুদ্ধৰ প্ৰতিমূৰ্তিবোৰ প্ৰায়বোৰ সোণৰেই তাত তেওঁলোকৰ কিবা ঘৰুৱা হেৰি আৰু কাপোৰত তেওঁলোকে হেৰি কৰে সেই কাপোৰবোৰ তেওঁলোকে লিখা তেওঁলোকৰ বাণী লিখা থাকে সেই বাণীবোৰ তেওঁলোকে আকাশত বতাহত উটি যাবলৈ তেওঁলোকে ব ডাঙৰ ডাঙৰ ওখ ওখ পাহাৰবিলাকত ইমূৰৰ পৰা সিমূৰলৈ গছবিলাকত তেওঁলোকে বান্ধে আৰু তাত মই বিশেষভাৱে ধৰ্মৰ প্ৰচাৰটো বৰ সুন্দৰ মোৰ ভাল লাগিলে দেখি তাত মই বৰ আপ্লুত হ'লোঁ